হয় হয় বাইদ' কওকচোন

আমাৰ হয় হয় আমাৰ তাৰ সকলোখিনিয়ে আছে আপুনি পৰম্পৰাগত যিখিনি আছে আমাৰ অসমীয়া অসমীয়া গহনাখিনিও পাব আৰু আপুনি ওৱেষ্টাৰ্ণখিনিও পাব আকৌ আমাৰ পশ্চিমীয়া যিখিনি আমাৰ যেনেকৈ ৰাজস্থানী জুৱেলাৰী সেইখিনিও আছে আপোনাৰ যি ইচ্ছা তাকেই পাব আৰু নতুন নতুন ডিজাইনত হ'ব হ'ব ডায়মণ্ডৰো আছে প্লেটিনামো পাই যাব হয় আপুনি একদম বাজেট ওৱেটত পাই যাব আপোনাক কিমান বাজেটত লাগে সেইখিনিও পাব আপুনি হয় হয় আপুনি আমাৰ ষ্টাৰ্টিং আমাৰ ওৱান থাউজেণ্ডৰ পৰাও পাই যায় আমাৰ যিখিনি আমাৰ কপাৰৰ যিখিনি বনায় সেইখিনি আৰু আমাৰ ৰূপত সোণ চৰোৱা সেয়াও আছে আকৌ সোণ প্লেটিনাম এইখিনিও আছে আপুনি যি বিচাৰে তাকে পাবহি অ' গোটেই গহনা ছে'টটো পাই যাব আপুনি তাত ফুলি আঙুঠি নেকলেছ গোটেইখিনি পাই যাব আৰু আমাৰ অ' আমাৰ আমাৰ তেনেকৈ কোনো বাৰত বন্ধ নাথাকে আপুনি আমাৰ ৰাতিপুৱা দহ বজাৰ পৰা ৰাতি দহ বজালৈকে আমাৰ অ'পেন থাকে হয় হয় আহিব নিশ্চয় নিশ্চয় অ' ঠিক আছে আহিব